ব্যৱসায় এটা আৰম্ভ কৰাৰ আগতে কৰিবলগীয়া সকলো খৰচসমূহ হৈছে ব্যৱসায় এটা যেতিয়া আমি আৰম্ভণি কৰিবলৈ লওঁ তেতিয়া ধৰি লওক আমাৰ বিভিন্ন ধৰণৰ খৰচ আহিবলগীয়া হয় আৰু সেই বিভিন্ন ধৰণৰ খৰচসমূহ হৈছে মানে যেতিয়া আমি ধৰি লওক শাক পাচলিৰ দোকান এখন দিবলগীয়া হয় তেতিয়া সেই আমাৰ শাক পাচলিৰ দোকান এখন দিবলগীয়া হ'লে আমাৰ সেই শাক পাচলি দোকানখনত আমি ফাৰ্ষ্টতে বিভিন্ন ধৰণে মানে হেৰি কৰিব লাগে বিভিন্ন ধৰণৰ মানে খৰচ অৱলম্বন কৰিবলগীয়া হয় আৰু সেই খৰচ অৱলম্বন কৰিবলৈ হ'লে আমি প্ৰথমতে বিভিন্ন ধৰণে মানে এইখিনি আগে খৰচ কৰি ল'বলগীয়া হয় যেনে ধৰক সেই সেই মানে ব্যৱসায়টোত মানে ফাৰ্ষ্টতে কেনেকৈ আমি টকা মানে দিম মানে সেই ব্যৱসায়টো সেই তেনে ধৰক বিভিন্ন ধৰণৰ মানে এখিনিমান হেৰি আমি দিবলগীয়া হয় সেই টকাখিনি মানে কেনেকৈ আমি খৰচ কৰিম ব্যৱসায়টোত যেনে ধৰি লওক শাক পাচলি এটা ব্যৱসায় কৰিব লাগে সেই শাক পাচলি ব্যৱসায়টো কৰিবলৈ আমি কেনেকুৱা ধৰণৰ মানে খৰচ এইখিনি আগে কৰি ল'বলগীয়া হ'ব মানে সেনেকুৱা এটা ষ্টেজত আমি সেই ব্যৱসায়টোত সকলো ধৰণৰ খৰচ কৰিব লাগিব আৰু সেই শাক পাচলি এখন দোকান দিবলৈ হ'লে সেই শাক পাচলি সেই দোকানখনত আমি বিভিন্ন ধৰণৰ মানে আপলোড কৰিব লাগিব আৰু সেই বিভিন্ন ধৰণৰ মানে খৰচ কৰিবলগীয়া হ'ব আৰু সেই বিভিন্ন ধৰণৰ খৰচ কৰিবলগীয়া হ'লে মানে এনেকুৱা ধৰণৰ মানে বহুতো মানে ব্যৱস্থা মানে অৱলম্বন কৰিব লাগিব মানে আৰু সেই শাক পাচলিখিনি কিনোতে আমাৰ বিভিন্ন ধৰণৰ খৰচ হ'ব আৰু যেনিবা আমি দোকান এখন দিবলৈ লৈছোঁ কাপোৰৰ দোকান হওক বিভিন্ন ধৰণৰ কিবা দোকান সেই কাপোৰৰ দোকানখন যদি দিওঁ তেতিয়া সেই কাপোৰৰ দোকানখন দিওঁতে সেই কাপোৰখিনি আৰু বিভিন্ন ধৰণৰ মানে কাপোৰ চাপোৰ কিনিবলগীয়া হয় আৰু এই বিভিন্ন ধৰণৰ কাপোৰখিনিত খৰচ হ'বলগীয়া হয় তোমাৰ সেইটো কাৰণে মানে আমি এটা আফলচ কৰিবলগীয়া হয় আৰু সেইকাৰণে মানে সেই ব্যৱসায়টোত আমি বিভিন্ন ধৰণৰ মানে আগে খৰচ এখিনি অৱলম্বন কৰিবলগীয়া হয় মানে সেই বিভিন্ন ধৰণৰ মানে খৰচ কৰিবলগীয়া হ'লে মানে সেই বিভিন্ন ধৰণে এটা খৰচ হয় আৰু সেই কাপোৰ কানিখিনি কিনোতে আমাৰ বিভিন্ন ধৰণৰ খৰচ হ'বলগীয়া হয় আৰু সেই সেই খৰচখিনি হওঁতে আমাৰ বিভিন্ন ধৰণৰ আৰোপ হ'বলগীয়া হয় আৰু যেনেধৰণৰ সেই এই বিভিন্ন ধৰণৰ উদাহৰণৰ অৱলম্বনত বিভিন্ন ধৰণৰ ৰাস্তা উপলব্ধি হয় আৰু সেই বিভিন্ন ধৰণৰ ৱেবাৰৰ সৈতে মানে এডজাষ্ট হ'বলগীয়া হয় আৰু সেই বিভিন্ন ধৰণৰ মানে অকৱাৰ্ডত মানে এক্সট্ৰা হেবিট হ'বলগীয়া হয় সেই বিভিন্ন ধৰণৰ খৰচখিনি মানে আমি অৱলম্বন কৰিব লাগে আৰু এই অৱলম্বন কৰা খৰচখিনি মানে আমাৰ কাৰণে বহুতো মানে ইম্পৰ্টে'ণ্ট হয় আৰু সেই ইম্প'ৰ্টেণ্ট হোৱা খৰচখিনি মানে আমাৰ কাৰণে বহুতো এগজাষ্টো হ'বলগীয়া হয় মানে সেইটো কাৰণে আমি সেই এটা ব্যৱসায় কৰিবলৈ হ'লে আমি বিভিন্ন ধৰণে মানে সেই ব্যৱসায়টো কৰিবলগীয়া হয় আৰু সেই ব্যৱসায়টো কৰিবলগা আগতে আমাৰ সেই এক্সপ'জ দিয়া সেই দিনাখন হ'ব কি আমাৰ সেই মানে আগতে আমি যিমানখিনি মানে এই ব্যৱসায়টোত মানে খৰচ কৰিলোঁ মানে সেই ব্যৱসায়টোত মানে সেই খৰচ কৰা মানে এভিডেঞ্চখিনি মানে আমি সেইটোত মানে আহিবলগীয়া হয় আৰু যেনেধৰণৰ আমি বিভিন্ন ধৰণে মানে এটা খৰচ কৰোঁ সেই খৰচ কৰাটোত ব্যৱসায়টোত আমি সেইখিনি খৰচ আমি কৰিও দেখাব লাগিব সেই খৰচখিনিত আমি এটা অৱলম্বনৰ পথ মানে মুকলি কৰি দিব লাগিব সেই অৱলম্বনৰ মানে সেই খৰচখিনি আৰু এক্সট্ৰা সেই হেবিটছখিনি মানে উপলব্ধি মানে হোৱাকৈ মানে সেই ব্যৱসায়টো মানে আমি আগতীয়াকৈ মানে খৰচ কৰিবলগীয়া হয় আৰু মানে সেইটো যিকোনো মানে কাপোৰৰ ব্যৱসায় এটা কৰিবলৈ হ'লেও চে জোতা চেণ্ডেলৰ কিবা ব্যৱসায় এটা কৰিবলৈ হ'লেও সেই চেণ্ডেলখিনি আগতীয়াকৈ কিনিবলগীয়া হয় আৰু কাপোৰবিলাক আগতীয়াকেডৈ কিনিবলগীয়া হয় সেইকাৰণে মানে আমি সেই এই কাপোৰ মানে চেণ্ডেলৰ খৰচ বা কিবা বেলেগ হেৰি এখিনি মানে সেইখিনি আমি আনিবলগীয়া হয় মানে সেইটো কাৰণে মানে আমাৰ সেই সেই খৰচখিনি মানে আনিবলগীয়া সেইকাৰণে আমি মানে সেইটো হেবিটছ্ মানে এক্সট্ৰা হেবিটছ্ মানে সেইটো দিবলগীয়া হয় আৰু সেইকাৰণে মানে আমি সেই ব্যৱসায়টোত মানে এখিনিমান মানে টকা পইচা মানে খৰচ কৰিবলগীয়া হয় মানে বিভিন্ন ধৰণৰ মানে ব্যৱসায় সেই তাত মানে বিভিন্ন ধৰণৰ মানে খৰচটো মানে কৰিবলগীয়া হয় আৰু সেইটো কাৰণে মানে এক্স হেবিটছ্ এটা মানে ব্যৱহাৰ কৰা হয় মানে সেইটো কাৰণে যিকোনো এটা হেৰিয়াত মানে কৰিবলগীয়া হয় আৰু সেইটো কাৰণে এনে যিটো মানে কথা আমি ব্যৱসায় কৰাৰ আগতে মানে আমি সেইটো কথা গম পাওঁ এতিয়া যিকোনো এটা ব্যৱসায় খৰচ কৰাৰ আগতে মানে আমি সেই খৰচ কৰা সেইটোত মানে কৰিবলগীয়া হয় আৰু সেইটো কাৰণে মানে মেইন সেইটো হৈছে কি আমি মানে কিমান কৰিব লাগে মানে সেইটো কাৰণে আমাৰ এটা মানে হেৰি হৈ যায় মানে ব্যৱসায় কৰাৰ আগতে আমি মানে ইমানখিনি ইমানখিনি টকা খৰচ কৰিম বা ইমানখিনি ইমানখিনি টকা খৰচ কৰিম সেইটো কাৰণে মানে আমি সেই খৰচখিনি মানে বহন কৰিবলগীয়া হয় আৰু সেই খৰচখিনি বহন কৰাৰ লগে লগে মানে এটা হেবিটেই মানে আহি যায় আমি কিমান কি ধৰণে মানে এটা হেবিটছ্ খৰচ কৰিম মানে কিমান হেৰি কৰিম সেইটো আহি যায় আৰু সেইকাৰণে মানে আমি সেইটো মানে কৰিবলগীয়া হয় আৰু কেনেকৈ মানে কি ক্ষেত্ৰত মানে আমি সেইটো মানে খৰচ কৰিম মানে কি ধৰণে মানে খৰচ কৰিম মানে কেনেকৈ খৰচ কৰিম সেই বিভিন্ন ধৰণৰ এইখিনি খৰচ মানে সেই এক্সট্ৰা ইয়াত মানে সোমাই যায় কি ধৰণে মানে সেই ব্যৱসায়টো মানে এডজেষ্টমেণ্ট হ'ম কেনেকৈ মানে আমি খৰচ কৰিম মানে সেইটোত মানে আমাক এক্সপেৰিমেণ্ট মানে হ'বলৈ বিচাৰে মানে সেই গতিকে আমি এটা ব্যৱসায় কৰাৰ আগতে মানে এটা ব্যৱসায় কৰাৰ আগতে আমি মানে কেনেকৈ আৰু কিমানখিনি মানে টকা পইচা তাত মানে সংযোগ কৰিব লাগিব কিমানখিনি মানে টকা পইচা এটা দিব লাগিব সেই গতিকেলৈ মানে আমি সেইখিনি ব্যৱস্থা মানে আমি অৱলম্বন কৰিব লাগে যিহেতু আমি মানে এটা এক্স বিচয়ত কৰোঁ গতিকে মানে আমি সেই ব্যৱসায় এটা কৰাৰ লগে লগে সেইখিনি মানে আমি সি বাচিব লাগে মানে আৰু কিমানকৈ মানে কিখিনি মানে আমি ব্যৱসায়ত মানে পইচা পাতি আমি কেনেকৈ খৰচ কৰোঁ কি কি খৰচ কৰোঁ এই খৰচ পাতিখিনি মানে আমি কৰিব লাগে সেই সেয়েহে মানে গতিকে যিমানখিনি মানে এক্স হেভিট হয় মানে সেই হেবিটখিনি মানে আমাৰ নহয়গৈ মানে যিমানখিনি আমি মানে কৰোঁ নাই মানে সেইখিনি নহয়গৈ মানে সেই গতিকেলৈ মানে আমি এইখিনি কেনেকৈ মানে কি কৰোঁ আৰু মানে ব্যৱসায় এটাত মানে কিমান ধৰণে কেনেকৈ খৰচ কৰোঁ সেই গোটেইখিনি মানে সেইটো এক্সট্ৰা মানে হ'বলগীয়া হয় আৰু মানে কিমানকৈ আমি কিখিনি খৰচ কৰিলোঁ কেনেকৈ খৰচ কৰিলোঁ সেই গোটেইখিনি মানে আমাৰ এক্সট্ৰা ল'বলগীয়া হয় গতিকে আমি এটা শাক পাচলি দোকান বা ব্যৱসায় দোকান ইত্যাদি কৰিবলৈ হ'লে আমি সেইখিনি কৰিবলগীয়া হয় আৰু গতিকে তুমি মানে কিবা ব্যৱসায় এটা কৰিলা সেই ব্যৱসায়টো মানে আগে শাক পাচলিখিনি বিক্ৰী কৰি ল'ব লাগিব সেই শাক পাচলিখিনিৰ লগত আমি বিভিন্ন ধৰণৰ খৰচ অৱলম্বন কৰিব লাগিব আৰু সেই খৰচখিনি কৰাৰ লগে লগে আমাৰ সেইটো এটা সেই থৈ যায় যে খৰচখিনি আমি বহন কৰিব লাগিব আৰু খৰচখিনি আমি এক্সট্ৰা এই নিজৰে ল'ব লাগিব গতিকে আমি এইটো স্পষ্ট প্ৰকাশ কৰোঁ যে আমি সেইটো এটা প্ৰকাশ কৰিবলৈ হ'লে আমি এইটো ক এটা কৰিব লাগিব যে আমি মানে বিভিন্ন ধৰণৰ মানে হেৰি কৰিব লাগিব মানে বিভিন্ন ধৰণৰ খৰচ পাতি ইত্যাদিবোৰ মানে আমি কৰিব লাগিব মানে সেইকাৰণে আমি এইটো এটা কৰিব লাগে যে নহয় মানে আমি এইটো ব্যৱসায় বাণিজ্য মানে আমি এইটো কৰিমেই মানে আমি এইটো হেৰি কৰিমেই মানে সেইটো মানে মানে সেইটো নহয়গৈ মানে গতিকে আমি এইটোৱে মানে স্পষ্টভাৱে মানে প্ৰকাশ কৰিব পাৰোঁ যে মানে এইটো নহয় মানে ব্যৱসায় বাণিজ্যত মানে এইটো খৰচ থাকিবই মানে এনেকৈ মানে আমি এইটো ক'ব পাৰোঁ মানে সেয়া আৰু গতিকে যিমানেই মানে যি নহওক লাগিলে খৰচ পাতি যিমানেই যি নহওক লাগিলে সেইটো মানে কৰিবলৈ হ'লে আমি এইখিনি খৰচ পাতি কৰিবই লাগিব আমি যিমান ধৰি লওক ব্যৱসায়ত কিবা এটা কৰিবলৈ নামিছোঁ বা কিবা এটা অংশগ্ৰহণ কৰিবলৈ লৈছোঁ তেতিয়া আমি এই মানে ব্যৱসায়টো মানে চাৰ্ভিচটো এটা মানে হ'ব লাগিব থাকিব লাগিব মানে তেতিয়াহে মানে আমি এইটো কৰিব পাৰিম মানে গতিকে সেইটো এটা নহ'ব আৰু মানে যিমান যি হ'লেও মানে সেইটো মানে কৰিবই লাগিব মানে এটা মানে উপায়হীন বাবে মানে যিকোনো এটা ব্যৱসায় কৰিব হ'লে আমি মানে এইটো মানে ল'বই লাগিব মানে গতিকে সেইটো কাৰণে এইটো নহ'ব যিমান যি হেৰি হ'লেও মানে এইটো নহ'বগে আৰু মানে ইমানে মানে এভ্ৰেজ কৰিলেও মানে সেইটো কাৰণে মানে এইটো এটা এক্সাৰভিট হয় আৰু এইটো হ'ব লাগে আৰু মানে গতিকে আমি সেইটো মানে কৰিব লাগে যিকোনো কিবা বিষয় এটা লৈ মানে যিকোনো এটা ব্যৱসায় বাণিজ্য হ'লেও মানে আমি এইটো এক্সপ'জ কৰিব লাগে মানে যিকোনো হেৰি জোতা চেণ্ডেল বা কিবা শাক পাচলি ব্যৱসায় যিকোনো এটা ব্যৱসায়ত মানে আমি এইটো এক্সপ'জ মানে কৰিব লাগে আৰু যেতিয়া আমি এই ব্যৱসায়টো মানে এক্সপ্ৰেছ কৰোঁ মানে তেতিয়া মানে আমি এইটো অৱলম্বন কৰিব লাগিব যাতে মানে এইটো এটা মানে চেণ্ডেল দোকানৰ ব্যৱসায় বা যিকোনো এটা শাক পাচলি বা মাছৰ ব্যৱসায় মানে আৰু বিভিন্ন ধৰণৰ আমাৰ গাঁৱত মানে বিভিন্ন ধৰণৰ মানে ভাল ভাল ব্যৱসায় আছে মানে বেলেগ কিবা আছে মানে সেই ব্যৱসায়খিনি মানে কৰিব লাগে আৰু মানে যিহেতু নেকি আমাৰ মানে নিজৰ হেৰিয়াৰ লগত ব্যৱসায়টোৰ লগত জড়িত হৈ আছে আমি সেই টকা পইচাখিনি মানে কেনেকৈ উলিয়াব লাগিব কেনেকৈ আনহোজ কৰিব লাগিব মানে সেইটো আমি মানে বুজি পাব লাগিব মানে গতিকে মানে আমাৰ এইটো মানে এটা ইম্পৰ্টেণ্টলি নহয় আৰু মানে যিকোনো ব্যৱসায় এটা বোলে আমিবিলাক কৰোঁ বোলে সেইবিলাক কৰিব লাগিব বোলে সেইটো মানে আমি কৰি দেখাব লাগিব তাত মানে কেনেকৈ কি হ'ব বা কি কেনেকৈ কি হ'ব মানে সেইটো মানে আমি কৰি দেখাব লাগে তাপা যিহেতু আমি সেইটো হৈ যাব মানে তেতিয়া হ'ব আৰু মানে যিকোনো এটা কিবা এটা হ'ব মানে আৰু সেইকাৰণে মানে সেইটো কৰিব লাগে আৰু গতিকে সেইটোৱে আৰু মানে ইমান যিমান যি হ'লেও নহ'লেও মানে সেইটো কৰিব লাগে মানে এক্সপ'জ কৰিব লাগে মানে আমি যিমানেই যি নকৰোঁ মানে এটা ব্যৱসায় ক্ষেত্ৰত সেই ব্যৱসায় ক্ষেত্ৰত মানে সেইটো এটা কৰিব লাগে আৰু এইটো কৰিলে মানে আমাৰ নিজৰ ব্যৱসায়টোত মানে লাভ হয় বা লোকচান হয় তেতিয়া সেইটো ওলাই পৰে আমি যিমান ধৰণৰ ব্যৱসায় কৰোঁ যিকোনো ধৰণে ব্যৱসায় কৰোঁ মানে ব্যৱসায় কৰোঁ সেইটো ধৰণে মানে ওলাই পৰে সেই গতিকেলৈ মানে সেইটো নহ'বলৈ হ'লে কাৰণে আমি সেই ব্যৱসায় বাণিজ্যটো মানে কৰিবলগীয়া হয় মানে ছ' এতিয়া মানে সেইটো কৰিলোঁ আৰু সেইটো কৰিবলগীয়া হ'লে মানে আমাৰ এইটো ব্যৱসায় বাণিজ্যত মানে কিমান চেণ্ডেলৰ দোকান কিবা শাক পাচলিৰ দোকান তেতিয়াহে মানে আমাৰ লাভ হোৱা চাঞ্চ থাকে সেই ব্যৱসায় বাণিজ্যটোত মানে যেতিয়া আমি সেইটো লাভ লোকচানটো দি দিম তেতিয়াহে মানে আমাৰ সেই মানে হেৰিটো আহিব মানে ব্যৱসায় লাভটো আহিব তেতিয়াহে আমি গম পাম যে আমাৰ ব্যৱসায়টো লাভ হৈছে নে লোকচান হৈছে গতিকেলৈ আমি এইটো ভাবিব লাগিব যাতে কিবা এটা ব্যৱসায় কৰিবলৈ হ'লে মানে আমাৰ কিবা হেৰি মানে কিবা পইচাও সেইটো মানে লাগিব মানে ব্যৱসায় এটা আৰম্ভ কৰাৰ আগতে মানে সেইখিনি খৰচ কৰিব লাগিব মানে কিবা শাক পাচলি লোৱা মানে সেইটো কিবা এটা খৰচ মানে কৰিব লাগিব মানে গতিকে সেইটো কাৰণে মানে সেইটো স্পষ্টকৈ মানে নহ'ব আৰু মানে যিকোনো এটা কৰিবলৈ হ'লে সেইটো সেইটো কাৰণে বোলে এইটো নহ'বৰ কাৰণে এইটো এটা ফীল মানে কৰিব লাগিব মানে আৰু সেই ফীলটো নকৰিলে মানে সেইটো মানে এক্সট্ৰা হেবিটছ হ'বলগীয়া হয় এইটো মানে নহ'ব মানে মানে সেইটো হ'বলগীয়া হয় মানে গতিকেলৈ মানে